সংবাদ মাধ্যমে গ্ৰামাঞ্চলৰ সমস্যাসমূহৰ বিষয়বোৰ এতিয়া কিছু প্ৰচাৰ কৰে যদিও যথেষ্টভাৱে প্ৰচাৰ কৰে বুলি তেনেকুৱা মোৰ মোৰ নজৰত পৰা নাই ধৰ মই সেইটো মই ভাবোঁ যে যথেষ্টভাৱে প্ৰচাৰ নহয় গ্ৰামাঞ্চলৰ বিভিন্ন সমস্যা থাকে যেনেকুৱা ধৰক সংবাদ মাধ্যমে কিছুবিলাক বহুত ডাঙৰ যদি গ্ৰামাঞ্চলৰ যদি কিবা এটা ডাঙৰ ক্ৰাইম হয় তেতিয়াহে সংবাদ মাধ্যমে সেইবিলাক প্ৰচাৰ কৰাত যথেষ্ট গুৰুত্ব দিয়ে কিন্তু সাধাৰণ সমস্যাবিলাক সংবাদ মাধ্যমে কেতিয়াও গুৰুত্ব নিদিয়ে ধৰি লওক গাঁও এখনৰ এটা ৰাস্তা যিটো বিশেষভাৱে দৰকাৰী ৰাস্তা সেই ৰাস্তাটোৰ চৰকাৰৰ কোনো এটা স্কিমেই আজিলৈকে ঢুকি পোৱা নাই আমাৰ ইয়াতেই আমি গাঁও অঞ্চলতে বাস কৰোঁ যিহেতু আমাৰ ওচৰতেই বিভিন্ন এনেকুৱা ৰাস্তা আছে য'ত আজিও চৰকাৰৰ ফালৰ পৰা এটা এটা শিল বালিও পৰা নাই তো কেতিয়াবা এইবিলাক যদি সংবাদ মাধ্যমৰ কোনো এজন ব্যক্তিক যদি মাতি অনাও হয় এইবিলাক যদি দেখুওৱাও হয় তেওঁ কেতিয়াও এইবিলাক প্ৰচাৰ কৰাৰ ওপৰত গুৰুত্ব নিদিয়ে আজিকালি কণ্ট্ৰভাৰ্চিয়েল যিমান ধৰণৰ বিষয় আছে সেইবিলাকহে সংবাদ মাধ্যমত বেছিকৈ প্ৰচাৰ হয় কিন্তু উন্নয়নমূলক যদি উন্নয়নৰ পৰা যদি ক' ক'ৰবাত যদি বঞ্চিত হৈ আছে কোনোবা এখন গাঁও অঞ্চল তেতিয়া সেইবিলাক সমস্যা সংবাদ মাধ্যমে কেতিয়াও প্ৰচাৰ নকৰে এতিয়া সংবাদ মাধ্যমত চৰ্চা নোহোৱা বিষয় কিছুমান আছে ধৰি লওক বিশেষকৈ গ্ৰাম্যাঞ্চলৰ যে আজিৰ যুগতো আপোনাৰ যিটো কি বুলি কয় এইটো অন্ধবিশ্বাস গ্ৰাম্যাঞ্চলৰ যিবিলাক অন্ধবিশ্বাস দূৰীকৰণৰ ক্ষেত্ৰত দূৰীকৰণৰ ক্ষেত্ৰত অন্ধবিশ্বাস যথেষ্ট আছে গাঁওবিলাকত ত' অন্ধবিশ্বাস দূৰ কৰাৰ ক্ষেত্ৰত এতিয়া সংবাদ মাধ্যমৰ সংবাদ মাধ্যমত কেতিয়াও এইবিলাক বিষয়ৰ ওপৰত চৰ্চা নহয় এতিয়াতো সংবাদ মাধ্যমত বিশেষকৈ চৰ্চা হোৱা বিষয়ে কেৱল ৰাজনীতি এতিয়া ৰাজনৈতিক নেতাবিলাকৰ মাজতে আৱদ্ধ হৈ থাকে গোটেই সংবাদ মাধ্যমৰ চৰ্চাবিলাক এতিয়া অন্ধবিশ্বাস এতিয়ালৈকে দূৰ হোৱা নাই বি ভিতৰুৱা অঞ্চলবিলাকত যথেষ্টভাৱে অন্ধবিশ্বাস এতিয়াও প্ৰচলিত হৈ আছে আজিৰ যুগত বিজ্ঞানে যিমানেই উন্নতি কৰিছে যিমানেই বিজ্ঞান নিজৰ ফিল্ডখনত আগবাঢ়ি গৈছে সিমানেই অন্ধবিশ্বাসো সেই গ্ৰাম্যাঞ্চলবিলাকত বেছিকৈ শিপাই আছে আমি য যদিও গ্ৰাম্যাঞ্চলত যথেষ্ট লগ এতিয়া শিক্ষিত হৈ উঠি আছে গ্ৰাম্যাঞ্চলৰ ভিতৰুৱা অঞ্চলবিলাকত যথেষ্ট লোক শিক্ষিত হৈ উঠি আছে কিন্তু এই মানুহখিনিয়ে শিক্ষিত হোৱাৰ পিছত তেওঁলোকে গ্ৰাম্যাঞ্চল এৰি বাহিৰত ওলাই আহে যাৰ ফলত গ্ৰাম্যাঞ্চলৰ যিখিনি মানুহ অশিক্ষিত হৈ আছে বা অন্ধবিশ্বাসত বৰ্তি হৈ আছে তেওঁলোকক তেওঁলোকে এই অন্ধবিশ্বাসৰ পৰা দূৰ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়ে দ্বিতীয় কথা হ'ল এই বিষয়বোৰ সংবাদ মাধ্যমত যদি চৰ্চা হ'লেহেঁতেন তেতিয়া চৰকাৰীভাৱে বিভিন্ন হয়তো আঁচনি লোৱা হ'ল হৈ হ'লেহেঁতেন যাৰ ফলত এই আঁচনিবিলাকে এই অন্ধবিশ্বাস দূৰীকৰণত যথেষ্ট সহায় হ'লেহেঁতেন যিহেতু অন্ধবিশ্বাস এটা আমাৰ সমাজৰ কাৰণে ব্যাধি গতিকে সংবাদ মাধ্যমে নিশ্চয়কৈ বহুলভাৱে এই বিষয়ৰ ওপৰত চৰ্চা কৰিব লাগে গতিকে সংবাদ মাধ্যমত চৰ্চা নোহোৱা আৰু বহুত বিষয় আছে এতিয়া এইখিনি সময়ত মোৰ এইখিনিয়ে আহিছে মনত যে অন্ধবিশ্বাস এটা যথেষ্ট চৰ্চিত নোহোৱা দ্বিতীয় কথা হ'ল কি এই উন্নয়নমূল যিবিলাক উন্নয়নমূলক কাৰ্য যিখন গাঁৱত যিটো বস্তু দৰকাৰী এতিয়া আমাৰ গাঁৱত মোৰ যিখন গাঁও ইয়াতে জল জীৱন মিছনৰ পানীৰ কোনো দৰকাৰ নাছিল ইয়াতে জল জীৱন মিছনৰ দৰকাৰ নোহোৱা এটা স্কিম ইয়াতে বহাই থৈ দিছে আৰু ইয়াতে পানীবিলাক দিয়ে আৰু যদিও কোনো জল জীৱন মিছনৰ পানী কোনো ব্যৱহাৰ নকৰে ইয়াতে দৰকাৰ আছিলে আমাৰ ইয়াৰে ৰাস্তা ঘাটবোৰ ভাল কৰা তো চৰকাৰৰ ইমানবোৰ টকা এই জল জীৱন মিছনত ব্যৱহাৰ কৰাতকৈ যদি ৰাস্তা ঘাট উন্নয়নমূলক কামত যদি ৰাস্তা ঘাট বনোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলেহেঁতেন তেনেহ'লে আমাৰ গাঁৱত বেছি সহায়ক হ'লেহেঁতেন গতিকে সংবাদ মাধ্যমত এইবিলাক বিষয় লৈ চৰ্চা নাই এ এইবিলাক বিষয়লৈ কোনো অৱগতই নহয় গতিকে চৰকাৰী বিষয়া কৰ্মচাৰীতো য'ত যেনেকৈ স্কিম আছে চকু মুজি দি দি আমি নলওঁ বুলি কোৱা স্বত্বও জোৰ জবৰদষ্টি আমাৰ ইয়াতে এই স্কিমটো দি থৈ গৈছে যিটো দৰকাৰ নাছিলে কমেও আমি শুনাত এইটো পঁয়ষষ্ঠি লাখমান টকাৰ এটা ইস্কিম পঁয়ষষ্ঠি লাখ টকাৰ ইস্কিম এটা যদি আমাৰ ৰাস্তা বনোৱাত যদি আমাৰ ব্যৱহাৰ হ'লেহেঁতেন তেনেহ'লে গাঁওখনৰ যথেষ্ট সুবিধা হ'লেহেঁতেন মানুহখিনি এটা অদৰকাৰী বস্তু ইয়াতে পেলাই থোৱাতকৈ ৰাস্তাটো বনালে মানুহখিনি যথেষ্ট সহায় হ'লেহেঁতেন